প্ৰথমে মই ভাবোঁ যে আমি অসমীয়া আৰু আমি অসমীয়া ভাষাটো ভালকৈ ক'ব জানিবলগা হ'ব পাৰোঁ যেতিয়াই আমি অসমীয়া ভাষাটো ক'ব পাৰিম তেতিয়াই আমি আন এটা ভাষা শিকিবলৈ সক্ষম হ'ম যদি আমি নিজৰ ভাষাটোৱে ভালকৈ ক'ব নোৱাৰোঁ আমি কেতিয়াও আন এটা ভাষা নিজৰ কৰি ল'ব নোৱাৰোঁ সেইটো কাৰণে অসমীয়া আৰু নিজৰ ভাষাটো জনাটো চবতছে দৰকাৰী হয়